বিকশিত পৃথিৱীৰ ওপৰত মোৰ দৃষ্টিভংগী কিছু ভাল কিছু বেয়া পৃথিৱীখন সুন্দৰ হৈ থাকিব তেতিয়া যেতিয়া সমগ্ৰ পৃথিৱীয়ে এটা সেউজীয়া পৰিৱেশ পাব কিন্তু আমাৰ পৃথিৱীৰ যিটো সেউজীয়া পৰিৱেশ সেইটো কিছু পৰিমাণে ম্লান পৰিছে যেনে প্ৰকৃতিৰ যিবিলাক বস্তু সেই বস্তুবিলাক প্ৰকৃতিৰ সম্পদ কৰি নাৰাখি মানুহে নিজৰ ইচ্ছা অনুসৰি নিজৰ কামত ব্যৱহাৰ কৰিব ধৰিছে বৰ্তমান সময়ত আৰু সেই কাৰণেই প্ৰকৃতিৰ যিবিলাক নিজস্ৱ স্ৱকীয় বৈশিষ্ট্য সেইবিলাক ম্লান হোৱা যেন অনুমান হৈছে যদি পৃথিৱী খন বিকশিত হোৱাৰ দিশে আগবাঢ়া আগবঢ়াই নিব পৰা যায় তেতিয়া হয়তো আৰু আমি মানুহবোৰ ইমান সংকটত ভূগিব লগা নহ'লহেঁতেন এতিয়া মানুহ সংকটত সন্মুখীন হৈছে কাৰণ গছ গছনিৰ উপৰিও যিবিলাক জলাশয় আছে সেইবিলাক পুতি পেলোৱা হৈছে গছবিলাক কাটি পেলোৱা হৈছে কিছু পৰিমাণে পাহাৰ খহাই ঘৰ বনোৱা হৈছে এনেকুৱা ধৰণৰ যিবিলাক কাম মানুহে কৰিছে মানুহৰ সুখ সুবিধাৰ কাৰণে সেই মানুহৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে প্ৰকৃতি বহু পৰিমাণে প্ৰকৃতিৰ সৌন্দৰ্য্য লাঘৱ হৈছে মোৰ অনুভৱ হৈছে যেন পৃথিৱীখনত যদি এনেকুৱা ধৰণে মানুহে অত্যাচাৰ কৰি থাকে তেতিয়াহ'লে এদিন হয়তো পৃথিৱীৰ যিটো নিজস্ৱ সত্তা সেই সত্তাটো নোহোৱা হৈ যাব পৃথিৱীৰ নিজস্ৱ সত্তা ধৰি ৰাখিবলে হ'লে আমি মানুহবিলাক সজাগ হ'ব লাগিব মানুহ সজাগ হ'লেহে আমি পৃথিৱীখন সুন্দৰকৈ ৰাখিব পাৰিম বিকশিত কৰি ৰাখিব পাৰিম আৰু সেই কাৰণে আমি সকলোৱেই পৃথিৱীৰ বাসিন্দা হিচাপে পৃথিৱীখন সেউজীয়া কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰাটো দৰকাৰ